ধৰ্ম মানে বিশ্বাস কৰিবই লাগিব ল'ৰা ছোৱালীকো বা ময়ো ধৰ্মক বিশ্বাস কৰোঁতো আৰু তেনেকৈ ধৰ্মক মানে মই নীতি নিয়মখিনি পালিয়েই সেইবিলাক কাম কৰি থাকোঁ ধৰ্মৰ কামবিলাক আৰু ল'ৰা ছোৱালী মোৰ দুইটাই ধৰ্মত বহুত বিশ্বাসী মানে ক'ৰবালৈ গ'লেও এতিয়া গাড়ী চাড়ী চলাই ফুৰে ভগৱানক মূৰ নোদোৱাকৈ নাযায় সিহঁতে আৰু যিকোনো মানে কিবা এটা বিপদ আপদ হ'লেও সিহঁতে ভগৱানৰ ওচৰত চাকি এগছকে বা কিবা টোপোলা এটা আগবঢ়ায় গতিকে তাই ল'ৰা ছোৱালীকেইটা পূৰা ধৰ্ম বিশ্বাসী আৰু মইতো ক'বই নালাগে আৰু মানুহজনতো ৰাতিপুৱা শুই উঠি গা ধুই একদম চাহ তাহ নোখোৱাকৈ ভগৱানৰ কীৰ্তন পঢ়িহে চাহ তাহ খায় যদিও তেওঁ ডাক্তৰ সেইটো কথা গতিকে ধৰ্ম আমি পূৰা মানে বিশ্বাস কৰোঁ আৰু ধৰ্ম সেইটোৱে আৰু আমি এজন ঈশ্বৰক বিশ্বাস কৰোঁ তেওঁ কৃষ্ণ ভগৱানকে বিশ্বাস কৰোঁ আনক বিশ্বাস এতিয়া পূজা পাৰ্বণ এইবিলাক আমি বেছিকৈ আমি বেয়াও নাপাওঁ কিন্তু বেছিকৈ আমি উত্ৰাৱলো নহওঁ এতিয়া মহাপুৰুষ শংকৰদেৱৰ তিথিত আমি যিমান উত্ৰাৱল হ'ম এতিয়া দুৰ্গা পূজাটো আহিলে ইমান এটা আমি কাপোৰ কানি নলওঁ সেইবোৰত মানে তেনেকুৱা আমি